আমি বনোৱা কিছুমান জলপান হৈছে যেনে বৰা জলপান চিৰা সান্দহগুড়ি পিঠা এই জলপানবোৰ আমি উৎসৱতহে আমি প্ৰায় ব্যৱহাৰ কৰোঁ ইভাগেও আমি মাজে সময়ে জলপান তৈয়াৰ কৰোঁ

উৎসৱতহে মানে ধৰা ব'হাগ বিহু ধৰা মাঘ বিহু ধৰা কাতি বিহু প্ৰায় তেনেকুৱাবোৰতে আমি ধৰা এই সান্দৰ পিঠা চিৰা মানে কি আমি তেতিয়া পিঠা মানে কি আমি ধৰা তিল পিঠা বনাওঁ ঘিলা পিঠা বনাওঁ তেনেদৰে আমি এই সান্দহগুড়ি সান্দহগুড়িবোৰ বনাবলৈ আমি ধৰা চাউল ধানটো বঢ়াই লৈ আমি মিলত সেইখিনি ধৰা চাউল কৰি তাৰ পৰা আমি গোটেইখিনি ভাজি ঠিক তেনেদৰে আকৌ আমি এই মিলত বা আমি ধৰা এই ঢেঁকীত খুন্দি আমি তেনেদৰে ধৰা তৈয়াৰ কৰোঁ পিঠাগুড়ি ঠিক তেনেদৰে আমি তিল পিঠা বনাবলে আমি চাউলবোৰ ধৰা কোনোবাদিনা ৰাতিয়েই তিয়াই থওঁ ঠিক তেনেদৰে তিয়াই থৈ ৰাতিপুৱা শুই উঠি আমি টুকি ধৰা ঢেঁকীত আমি খুন্দি পুৰিবলৈ আমি ধৰা তিলৰ গুড় তিলবোৰ ধৰা ৰ'দত শুকুৱাই মেলি গুড়ি কৰি তাৰ লগত অলপ ধৰা গুৰ মিক্স কৰি গুৰ মিহলাই লৈ আমি তাৰ পিছতে ধৰা তাৱাত এনেকে কৰি পিঠাবোৰ আমি তৈয়াৰ কৰোঁ জলপান ঠিক তেনেদৰে আমি বৰা জলপান বৰা চাউলৰ পৰা যি উলিয়াই তাক সেই বৰা জলপান আমি ধৰা চাউলবোৰ তিয়াই ধৰা ভাপত দি ঠিক তেনেদৰেও আমি বৰা জলপান তৈয়াৰ কৰি গাখীৰৰ সৈতে আমি খোৱাত মানে জল ব্যৱহাৰ কৰোঁ বিহু ধৰা অন্য উৎসৱতো আমি ব্যৱহাৰ কৰোঁ আৰু ঠিক তেনেদৰে চিৰা চিৰাও আমি ঠিক তেনেদৰে ধানবোৰ ঢেঁকীত খুন্দাই আমি তেনেদৰে চিৰা তৈয়াৰ কৰি আমি ধৰা গাখীৰৰ সৈতে আলহীক অতিথিক নতুবা নিজে হ'লেও ঘৰত ঘৰৰ বয়োজ্যেষ্ঠজনক বা ঘৰৰ সকলোকে আমি যোগাৰ কৰি খাবলৈও দিওঁ নিজেও খাওঁ নিজৰ ল'ৰা ছোৱালীকো দিওঁ ঠিক তেনেদৰে অতিথিকো আমি শুশ্ৰূষা কৰোঁ তেনেকৈয়ে আমি জলপানবোৰ তৈয়াৰ কৰোঁ